সৰু সৰুতে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰেঞ্চলেচন কৰিছিলোঁ আৰু তেতিয়া বহুত ভাল লাগিছিল নতুন নতুন শব্দ শিকিব পাৰিছিলোঁ এতিয়া সেইবিলাক একো নাই কি তথাপি কৰ'বাত পালে এইবিলাক মই পঢ়ি থাকোঁ আৰু ট্ৰেঞ্চলেচন কৰিবৰ ইচ্ছা কৰোঁ নাতিহঁতে অলপ শিকাই দিয়ে কেতিয়াবা ইচ্ছা গ'লে সিহঁতৰো সময় নাই ন' আজিকালি সব বাদ দিব লগা হৈছে এনেই ঘৰতে বেলেগ বেলেগ কিতাপ চিতাপ পঢ়ি অলপমান অভিজ্ঞতা